অঁ হয় অঁ কেতিয়া আহিম বুলি ভাবিছে বাৰু আপুনি কাইলৈ ন কাইলে কি বাৰ বাৰু কাইলে কাইলে সোমবাৰ অঁ অঁ অঁ পাৰিব পাৰিব অঁ আপোনাৰ কুকুৰটো কি কুকুৰ বাৰু অঁ অঁ অঁ আচ্চা অঁ পাৰিব পাৰিব অঁ অঁ পাৰিব পাৰিব হেৰি কি বুলি কয় হ'ব পাঁচশ ছশ মান ল'ব কুকুৰটো চাই ল'ব লাগিব আৰু কি কি আপোনাক কেনেকে আপুনি ইয়াত আহি পাৰিব ডিটেইলছবিলাক অঁ অঁ অঁ অঁ অঁ ঠিক আছে দিয়ক কাইলে আহি পেলাই আপুনি চাই ল'ব দিয়ক অঁ অঁ অঁ